আপোনাৰ অঞ্চলৰ ব্যৱসায়ী আৰম্ভ কৰিবলৈ আপুনি আনক পৰামৰ্শ দিয়েনে কোনোবাই আপোনাৰ পৰা পৰামৰ্শ লৈ কেনেদৰে লাভৱান হৈছে মই আনক পৰামৰ্শ দিওঁ মই নিজেও কৰোঁ আনকো পৰামৰ্শ দিওঁ মই পৰামৰ্শ কৰি চাই আনৰ এখন পাণ তামোলৰ দোকান আছে লগতে আৰু গেলামালৰ দোকান আছে গেলামালৰ দোকানৰ পৰা বস্তু পাতি আনো আনি আনক দিওঁ দি কিনি আকৌ বিক্ৰী কৰোঁ বিক্ৰী কৰিনি আৰু মোৰ দৰে মই স্বাৱলম্বী হৈ হৈছোঁ আকৌ আনকো সেইদৰে এনেকে স্বাৱলম্বী কৰিবলৈ আনকো পৰামৰ্শ দিছোঁ দিছোঁ তাকো হিৰণ্য গগৈ এখন গেলামালৰ দোকান আছে সি মোৰ মোৰ পৰা পৰামৰ্শলৈ সি বহুত তাই স্বাৱলম্বী হৈছে লগতে লাভ উন্নতি পদ্ধতিলৈ আগবাঢ়িছে মই নিজেও আগবাঢ়িছোঁ তায়ো নিজে আগবাঢ়িছে